অঁ মই বৰ্তমান এতিয়া নতুনকৈ যিবিলাক লেখকে কিতাপ লিখি উলিয়াইছে মই এইবিলাক বৰ্তমান সংগ্ৰহ কৰা নাই আজিৰ পৰা কিছু বছৰ আগলৈকে যথেষ্ট কিছু কিতাপ পঢ়িছিলোঁ মই উপন্যাস পঢ়িছিলোঁ তেতিয়া ৰহস্যত তিংকল বিস্ময় পূবালী এইবিলাক আছিলে মাহেকীয়া এইবিলাকতো যথেষ্ট পঢ়িছিলোঁ আৰু সেই পঢ়াৰ সেইবিলাক মাদকতাই বেলেগ আছিল সেই লিখনিবিলাকেই বেলেগ আছিল আজি এতিয়া নতুন যিবিলাক লিখক ওলাইছে বা যিবিলাকে গল্প উপন্যাস কিবা লিখিছে মই পঢ়ি ইমান মানে পঢ়াৰ মানে সেইটো হোৱা নাই মই এতিয়া বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰত বিভিন্ন কামত মানে জৰি এইটো আজৰি নাপাওঁ সেইটো কাৰণে এই নতুন লেখকৰ কিতাপ পঢ়া হোৱা নাই কিন্তু আগতে মোক পঢ়িছিলোঁ মই পুৱতি নিশাৰ তৰা আৰু কাঞ্চন বৰুৱাৰ এখন পঢ়িছিলোঁ কিবা নাম আছিলে নামটো মনলৈ অহা নাই ৰঞ্জু হাজৰিকাৰ যথেষ্ট উপন্যাস পঢ়িছিলোঁ তাৰ পৰা আপোনাৰ এনেকৈ আছিলে বিজুলি বুলি এখন উপন্যাস দস্যু ৰাণী বিজুলি বুলি এখন এটা কাহিনী আছিলে সেইবিলাক কাহিনী পঢ়োঁ এনেকা তিংকল চিংকল এইবিলাক পঢ়োঁ আগতেতো সেইবিলাক সৰুতে বহুত পঢ়িছিলোঁ এতিয়া বৰ্তমান তাৰমানে সেইটো পৰিৱেশত নাই এতিয়া ব্যৱসায় ক্ষেত্ৰত হওক এইবিলাক ব্যৱসায়ৰ কামত লাগি থাকোঁতে এনেকুৱা পঢ়াৰ সুবিধাও সময়ো নাপাওঁ আৰু এতিয়া নতুন লেখকৰ বহুতে কোৱা শুনিছোঁ নতুন কিছুমান ভাল কিতাপ ওলাইছে বুলি কিন্তু পঢ়িবলৈ আপোনাৰ ধৰক কিতাপখন কিনি আনি ঘৰত থৈ দিয়া হ'ব সেইকাৰণে কিতাপ কিনাও হোৱা নাই আৰু পঢ়িবলৈ সময় নাপাওঁ এতিয়া পৰিয়ালৰ লগত সময় দিব লাগে আপোনাৰ ব্যৱসায়ত সময় দিব লাগে তেনেকৈ আজৰি সময় নাপাৱেই কিন্তু আগৰ যিবিলাক কিতাপ পঢ়িছিলোঁ যিবিলাক উপন্যাস পঢ়িছিলোঁ সেইবিলাক উপন্যাসৰ কিছুমান একদম বাস্তৱ জীয়া ছবি এতিয়াও চকুৰ আগত ভাহি থাকে কিতাপখন পঢ়ি থাকোঁতে আচলতে এখন পিক্সাৰ মনলৈ আহি থাকে এখন যেনেকৈ আমি ছবি চাওঁ চিনেমা গৃহত এখন যেনেকৈ আমি চিনেমা চাই থাকোঁ মই আগতে কিতাপবিলাক পঢ়ি থাকিলে মোৰ কাহিনী এটা একদম সন্মুখত ভাহি থাকে মই কাহিনীটোও চাই থাকোঁ মানে পঢ়ি থাকোঁ মানে কাহিনীটো মই চকুৰ আগত ভাহি থাকে এখন চিনেমা চাই থকাৰ দৰে ত' তেনেকুৱা আছিলে পৰিস্থিতিবিলাক তেতিয়া যেতিয়া খুব পঢ়িছিলোঁ আমি এতিয়া তেনেকুৱা পৰিৱেশত মানে কিতাপ পঢ়িব পৰা পৰিৱেশত নায়েই এতিয়া আৰু মানে পৰিয়াল পৰিকল্পনাৰ তাগিদাত আপোনাৰ বিভিন্ন ব্যৱসায় বাণিজ্যৰ এইবিলাক ক্ষেত্ৰত মানে নতুনকৈ লিখা লেখকৰ কিতাপ পঢ়াই নাই আৰু সেইটো কাৰণে এতিয়া আপোনাৰ ধৰক কিতাপ পঢ়িবলৈ মন যায় নোযোৱা নহয় কিন্তু সময়ে নাপাওঁ সময় সুবিধা নাপাওঁ আগৰ পুৰণা কিতাপবিলাকতো এতিয়াও ঘৰত যথেষ্টখিনি আছে কিছু কিছু কোনোবাই নিলে এতিয়াও বৰ্তমান আছে বহুত কিতাপ কেতিয়াবা তেনেকৈ এনে মেলি চাওঁ বেটুপাত খিলাহে মেলা হয় ভিতৰৰখিনি পঢ়িবলৈ সময়ে নাপাওঁ আকৌ কিবা এটা কামৰ আজোহাত ওলায় এনেকুৱা হৈ আছে এতিয়া নতুন লেখকৰ বহুত কিতাপ হেৰি হৈছে বুলি মোৰ লগৰ যথেষ্টখিনি মানুহে এতিয়া পঢ়াৰ ক্ষেত্ৰত পঢ়িছে তেওঁলোকে কয় যে আমুক উপন্যাসখন খুব ভাল হৈছে পঢ়িবিচোন আনিবিচোন এনেকৈ কয় কিন্তু শুনিহে আছোঁ কিন্তু কিতাপখন আনি পঢ়াৰ সুযোগ পোৱা হোৱা নাই এনেকুৱাই আৰু এতিয়া নতুন লেখকৰ কিতাপ এনেকুৱা পা আপোনাক ভাল বুলিও বেয়া বুলি ক'ব নোৱাৰোঁ পুৰণাৰ যিবিলাক আগৰ লেখক আছিলে কাঞ্চন বৰুৱা ৰঞ্জু হাজৰিকা এইবিলাক যিবিলাকৰ পঢ়িছিল তেখেতলোকৰ তেখেতলোকৰ উপন্যাস তেখেতলোকৰ গল্প সাহিত্যবোৰত যথেষ্ট ভাল লাগিছিল এতিয়াও নিশ্চয় তাতকৈ ভালো হ'ব পাৰে নাজানো এতিয়া তুলনামূলকভাৱে ক'ব নোৱাৰোঁ যে আগৰখিনিহে ভাল আছিলে এতিয়াখিনি বেয়া সেয়া নতুন কিতাপ মানে কিনাই নাই যেতিয়া আপোনাৰ কেতিয়া মানে পঢ়ি পেলাই এতিয়া কওঁ নো কেনেকৈ যে এইখন কিতাপ ভাল হৈছে এইখন বেয়া হৈছে লোকে কোৱা শুনিছোঁ লগৰখিনিয়ে কোৱা শুনিছোঁ যে কেতিয়াবা কিছু ক্ষেত্ৰত ওলায় যে আমুকৰ এখন উপন্যাস ওলাইছে বিৰাট ভাল এইখন পঢ়িবিচোন এনেকৈ কয় কিন্তু পঢ়াৰ সৌভাগ্যহে হোৱা নাই